হয় নৃত্যই মোৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাইছে নেপেলোৱা নহয় কিয়নো মই যেতিয়া নাচ গান কৰোঁ মই যেতিয়া নাচোঁ মোৰ মনটো খুবেই ভাল লাগে আৰু মোৰ যদি কেতিয়াবা বেয়া লাগি থাকে মই গান লগাই অলপ নাচোঁ তেতিয়া মোৰ মনটো খুবেই ভাল লাগে মোৰ বেয়া লগা মনটো ভাল হৈ যায় এনেকে ইতিবাচক প্ৰভাৱ পেলাই আছে আৰু তাৰোপৰিও মই যেতিয়া নৃত্য কৰোঁ বা নাচোঁ তেতিয়া মোৰ দিনটোৰ ভিতৰত এক্সাৰছাইজো হয় মোৰ অলপ মই মোৰ অলপ ঘামো ওলায় এতিয়া মই ভাবোঁ কি ডেঞ্চ বা নৃত্য নাচ এইবোৰ মানে অকল নাচেই হয় বা অকল মজাৰ কাৰণেই কৰিব লগা বস্তু সেইবোৰ তেনেকুৱা বুলি নাভাবোঁ কিয়নো এইবিলাক এটা এটা এক্সাৰছাইজো হয় ব্যায়ামৰ দৰেই নহয় জানো সেয়েহে এনেদৰেই মোৰ জীৱনত নৃত্যই প্ৰভাৱ পেলাইছে বুলি ভাবোঁ